প্ৰধানকৈ অসমত উৎসৱ বুলি ক'লে অসমৰ অসমীয়া হিচাপে বিহুকেই ধৰিব পাৰি ই আমাৰ বিহু তিনিটা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বিভিন্ন জাতি গন জনজাতীয় ভৰপূৰ আমাৰ অসমখন অসমখন অকলে অসমীয়া নহয় সকলো জনগোষ্ঠীয়ে তাৰ লগতে আমি ধৰ্মীয় হিচাপে ভাগ কৰি যদি চাওঁ বড়ো জনগোষ্ঠী আছে মিচিং জনগোষ্ঠী আছে এই সকলৰ ধৰ্মীয় উৎসৱো বেলেগ বেলেগ বড়োসকলে বাথৌ পূজা আৰু মিচিংসকলে আলি আঃয়ে লৃগাং উৎসৱ পালন কৰে ই এতিয়া আমাৰ অসমৰ অসমীয়া সংস্কৃতিৰ লগত বিলীন হৈ গৈছে আলি আলি লৃগাং আমি ফাগুণ মাহৰ প্ৰথম বুধবাৰটোৰে মিচিং সম্প্ৰদায় বা ধৰ্মীয় লোকসকলে পালন কৰে এই উৎসৱটোৱে অকলেই যে তেওঁলোককেই তেওঁলোকেই যে জড়িত আছে সেইটো নহয় অসমৰ প্ৰতিজন মানুহৰ অন্তৰত আজিকালি সোমাই গৈছে ঠিক তেনেকৈ বড়োসকলৰ বাথৌ পূজা সিও আমাৰ অসমৰ অসমীয়া এটা অংগ হৈ পৰিছে পূৰ্বতে যদিও ভাগ ভাগ হিচাপে আছিলে এতিয়া এই উৎসৱবিলাক আমাৰ অসমৰ অসমীয়া সকলো মানুহে জানিব পাৰিছে এই উৎসৱবিলাক কি আৰু এই উৎসৱবিলাক যোগেদি মানুহৰ মাজলৈ কি বাৰ্তা গৈছে এইবিলাক এই উৎসৱবিলাকৰ যোগেদি জানিব পৰা গৈছে